হেল্ল'

অঁ কওঁকচোন অঁ আমাৰ ইয়াত বিহু আছেতো বিহু পাতে অঁ আমাৰ ইয়াত বহাগ বিহু বহাগ বিহু পাতে বহাগ বিহু হেৰি উৰুকাৰ দিনা গৰু গা ধুৱায় গৰু গৰু গা ধুৱাই মেলি মাহ হালধি ঘঁহি পিছত বিহুৱান দিয়ে হেৰি তাৰপিছত জলপান খাই এই আকৌ নামঘৰলৈ যায় নামঘৰত তাৰপিছত আকৌ মাহ খেতি হয় খেতি কৰা পিছত আকৌ কাতি বিহু পাতে কাতি বিহুত তুলসী তলত চাকি বন্তি জ্বলাই পথাৰত চাকি জ্বলাওঁ তাৰপিছত আকৌ খেতি বাতি চপাই আকৌ মাঘৰ বিহু পাতোঁ মাঘৰ বিহু দিনা আগদিনাখন মেজি জ্বলাওঁ মেজিত ভোজ ভাত খাই আমি হেৰি পাছদিনাখন মেজি অঁ মাৰে মাৰে

হুঁচৰি মাৰে চাবলৈ আহিব অঁ বহাগ বিহুত অঁ ঢুলীয়া থাকে আমাৰ ঢুলীয়া আকৌ তালীয়া থাকে তাৰপিছত পেপা গগনা বাঁহী লৈ সকলোৱে পুৰুষ মহিলা উভয়ে ওলাই যায় ল'ৰা ছোৱালীহঁতেও বেলেগকৈ নাচে লগতেও নাচিব পাৰে তাৰপিছত আমাৰ হেৰিটো পাতে ডাঙৰ ডাঙৰ হেৰি কৰি ষ্টেজতো পাতে বিহু তাৰমানে আমাৰ বহুত ভাল হয় অসমৰ বিহু চাবলৈ আহিবচোন অঁ অসমৰ বিহু চাবলৈ আহিব ইমান অঁ তাৰপৰা বহুত ভাল হয় চাবলগীয়া খানা গাহৰি ওলিয়ায় গাহৰি মাংস মানে আৰু জাতি ভেদে আৰু কিছুমানে গাহৰি ছাগলী হাঁহ কুকুৰা খায় সেইটো অঁ বিভিন্ন পিঠাই আমাৰ বহুত বনায় তিল পিঠা অঁ বাৰু ঠিক আছে হ'ব